হয় ভ্ৰমণ কৰি পাইছোঁ প্ৰথম ভ্ৰমণ বুলি ক'লে মই শ্ৰেণী তৃতীয় শ্ৰেণী মানত গৈছিলোঁ খুৰাৰ লগত খুৰা মানে তাতে ফৌজি কৰিছিলে তাতে জন্মু কাশ্মীৰতে কৰিছিলে তেতিয়া এবাৰ আমাক সকলোকে লৈ গৈছিলে তাতে ইমান মনত নাই হ'লেও অলপ মনত আছে তাত বিষ্ণু মাতাৰ মন্দিৰ আছিলে সেই মন্দিৰলৈ খোজকাঢ়ি যাব লাগে বহুত ওপৰতে আছে তেতিয়া মই সৰু সেইটো কাৰণে মোক কোচতে গৈছিলোঁ ইমান ভালকে মনত নাই বাৰু তাত যাওঁতে আমাৰ প্ৰথম যাওঁতে আমাৰ ট্ৰেইনত গৈছিলোঁ তাত সাতদিন লাগিলে ট্ৰেইনত যাওঁতে তাপা তাত এমাহ মান আছিলোঁ তাপা চব ফুৰিলোঁ তাতে আপেল গছ আছিলে ৰাস্তাৰ কিনাৰতে সেইবিলাক খাইছিলোঁ বহুত ভাল লাগিছিলে তাপা আহোঁতেও সাতদিন লাগিলে তাৰপিছত ভ্ৰমণ বুলি ক'বলৈ গ'লে মই পদুমণি থানলৈ গৈছিলোঁ তাত মানুহে কয় আই লাগিলে বা আই ঘাটি লাগিলে তাত কিবা ক'লে মনৰ বাঞ্ছা পূৰণ হয় তাতে শৰাই দিবলে গৈছিলোঁ তাতে খোৱা বোৱা নিয়া নাছিলোঁ ঘৰৰ পৰা চাউল ডাইল তেনেকেহে নিছিলোঁ তাতে বনাই খোৱাৰ ব্যৱস্থা আছে তাতে বনাই খাইছিলোঁ আৰু ওচৰতে এখন পাৰ্কো আছে তাত আমি খেলিছিলোঁগে আৰু ফুৰিছিলোঁ বহুত ভাল লাগিছিলে তাৰপিছত ক'বলৈ গ'লে মই বাসুদেৱ থানলৈ গৈছিলোঁ পৰিয়ালৰ লগত তাতে আমাক শৰাই দিয়া শৰাই দিছিলে তাতে শৰাই দিলেও মনৰ বাঞ্ছা পূৰণ হয় বুলি কয় মানুহে আৰু তাত মনোমোহা দৃশ্য বহুত ভাল তেন তেনেকেই ভ্ৰমণ কৰিছিলোঁ আৰু